মোৰ বাবে সেই দৌৰাৰ আটাইতকৈ প্ৰত্যাহ্বানজনক অংশটো হৈছে মই দৌৰি থকা টাই টাইমত মুখত এটা টেঙাৰ মৰ্টন লৈ থাকোঁ যিটোৱে মোৰ নলীটো শুকাই যোৱাত শুকাই যাব নিদিয়ে আৰু মোৰ এতিয়া মানে মোৰ পানী দৰকাৰ নহয় টেঙা মৰ্টনটোৰ সহায়ত আৰু দৌৰ দৌৰ মৰাৰ সময়ত সদায় দৌৰোঁতে ভৰিৰ গোৰোহাটো মাটিত পেলাই দৌৰিব নালাগে গোৰোহা দাঙি দৌৰিব লাগে আৰু আপুনি যিকোনো দৌৰতেই হওক প্ৰথম যিটো লেভেলত যাব আৰু শেষ যিটো লেভেল লেভেলত আপুনি দৌৰিব দুইটা বেলেগ বেলেগ হ'ব লাগে প্ৰথম আপুনি প্ৰথম অৱস্থাতে দৌৰি মানে ভাগৰ লগাই ল'ব নালাগে স্পীডত গৈ এটা লেভেলতে যাব লাগে যাতে ভাগৰ অনুভৱ নহয় পাছত প্ৰথম লাহে লাহে গৈ থাকি গৈ গৈ টাইমটো অলপ কভাৰ কৰাৰ পাছত লাষ্টৰ লাষ্টৰ সময়ত অলপ স্পীড দিব লাগে যাতে দৌৰটো আপোনাৰ সফল হয় আৰু ক কঠিন মুহূৰ্তবোৰ মাজেৰে আপোনাক কঠিন মুহূৰ্তবোৰ মাজেৰে ঠেলি দিয়াত সহায় কৰে মোক মোৰ মনৰ ভাৱে এই কঠিন মুহূৰ্তৰবোৰৰ পৰা সদায় আঁতৰাই লৈ যায় ঠেলি কাৰণ মই দৌৰি থকাৰ সময়ত বহু কথা চিন্তা কৰি থাকোঁ মা দেউতাৰে মা দেউতাৰ কথা হওক ওচৰ চুবুৰীয়াৰ কথা হওক মই দৌৰি থকা সময়ত যদি বিফল হওঁ বেলেগে মোক হাঁহিব আৰু কম্পিটিশ্যনত দৌৰাৰ সময়ত যদি মই বিফল হৈ যাওঁ তেতিয়াও বেলেগৰ পৰা লজ্জিত হ'বলগীয়া হ'ব সেইকাৰণে দৌৰাৰ সময়ত মই সকলোৰে কথা ভাবোঁ চিন্তা কৰোঁ মা দেউতাৰ কথা ভাবোঁ আৰু দৌৰাৰ সময়ত মই বেছি স্পীডো নদৌৰোঁ লাহেকৈও নদৌৰোঁ এটা লিমিটত দৌৰোঁ এনেকৈ মোৰ দৌৰে হওক বা অন্যান্য কম্পিটিশ্যনেই হওক এনেকৈ মই আগবাঢ়োঁ